হয় মোৰ এনে জীৱনৰ বৰ্তমানলৈকে ডাঙৰ সফলতা বৰ বিশেষ তেনেকৈ সফলতাৰ মুখ মই দেখা নাই কিন্তু নিজে যিখিনি নিজৰ ফালৰ পৰা দিছোঁ কামটোত সেইমতে যদি সফল হৈছোঁ কামটোত ত' মই সেইখিনি ক'ব বিচাৰোঁ যে সেইটো মোৰ কাৰণে বহুত ডাঙৰ সফলতা এইখিনিতে ডাঙৰ সফলতা মনত পৰিছে মই মেট্ৰিক পাছ কৰা দিনটো কাৰণ চব ল'ৰা ছোৱালীৰে সৰুৰে পৰা বা মা দেউতাই সৰুৰে পৰাই বৰ কষ্টেৰে তুলি তালি ডাঙৰ দীঘল কৰে স্কুলত নাম ভৰ্তি কৰি দিয়ে একমাত্ৰ যে তেওঁৰ ল'ৰা বা ছোৱালীজনীয়ে মেট্ৰিকটো ভালকৈ পাছ কৰক কলেজলৈ যাওক বিশ্ববিদ্যালয়লৈ যাওক এনেকৈ এনেকৈ প্ৰতিটো দেওনা ভালকৈ আগবাঢ়ি যাওক ত' তাৰে ভিতৰত প্ৰথম দেওনাটো হ'ল মেট্ৰিকৰ দেওনা আৰু এই মেট্ৰিকৰ দেওনাটো যেতিয়া মই মোৰ

ৰিজাল্টটো পাইছিলোঁ সেইদিনাখন মোৰ খুব ভাল লাগিছিল খুব আনন্দ লাগিছিল মোৰ মানে সেইটো মই বুজাব নোৱাৰা অনুভৱ এটা কাৰণ সেইখিনি সময়ত মই সৰুও আছিলোঁ সেইখিনি সময়ত ভাবিছিলোঁ যে মই অঁ মই এতিয়া কলেজত যাম মানে কলেজ বা কেনেকুৱা কলেজত বা কি হয় তাৰ বা বিষয়বিলাক কেনেকুৱা সেইবিলাক মানে মোৰ বৰ ভাল লাগিছিল কোনখন কলেজত পঢ়িম সেইবিলাক সপোন দেখিছিলোঁ ভাল লাগিছিল আৰু গৌৰৱান্বিত কৰা মানে কি সেইবিলাকতো সৰু সুৰা সফলতা জীৱনবোধ লৈ আমি আগবাঢ়ি গৈ আছোঁ জীৱনটোত গৌৰৱ আমি গৌৰৱ অনুভৱ কৰিবলৈ মানে কি সেইয়াই আৰু গৌৰৱ মানে কি সফলতাটো চবেই পাওঁ আমি কিন্তু গৌৰৱান্বিত আচলতে মই নিজতকৈও বেছি মোৰ গাঁওখনে কৰে মোক লৈ মেট্ৰিক পাছ কৰিলে এই অমুকৰ ছোৱালীজনীয়ে মেট্ৰিক পাছ কৰিলে সেইটো ভাল কথা তেওঁলোকে ওচৰ চুবুৰীয়া মোৰ খুৰা খুৰীমা এইসকলে মোক মানে সেইখিনি সময়ত গৌৰৱ অনুভৱ কৰিছিল যোনদিনাখন মেট্ৰিক পাছ কৰিছিলোঁ তেওঁলোকে নিজেই কৈছিল যে তুমি ভালেই কৰিছা এনে সাধনে আশীৰ্বাদ কৰিছিল আৰু বাকী মা দেউতাই খুব গৌৰৱ অনুভৱ কৰিছে সেইখিনি সময়ত সেইখিনিয়ে আৰু